হেল্ল' এইখন মহিম ৰেষ্টুৰেণ্ট হয়নে এই মোক মানে জন্মাষ্টনীৰ জন্মাষ্টমীৰ বাবে ৰসগোল্লা তিনি কেজি বুন্দিয়া ভুজিয়া পাঁচ কেজি জেলেপী পোন্ধৰ কেজি আৰু কালাকন বিছ কেজিমান দৰকাৰ হৈছিলে মই ওচৰৰ এই লক্ষ্মী ৰেষ্টুৰেণ্ট আৰু জুনু ৰেষ্টুৰেণ্টত বিচাৰিছিলোঁ তাত কিন্তু কোনো ৰেহাই নাই তোমালোকৰ কিবা ৰেহাই আছেনে নাই

টুুৱেণ্টি পাৰ্চেণ্ট আছে অঁ বিছ শতাংশ আছে ন অঁ ঠিক আছে পাৰিবা ন অঁ যদি পাৰা পাৰিবা আৰু অঁ তেতিয়াহ'লে হেৰি কৰিবা কাইলৈ আছে নহয় জন্মাষ্টমী কাইলৈ দহটামান বজাৰ আগত মই এড্ৰেছটো দি দিছো লৈ লোৱাচোন শ্ৰী সমৰজিত দত্ত মোৰ স্বামীৰ নাম নগাখেলীয়া সাত নং ৱাৰ্ডত দি দিবা আহিবা তুমি মই পে'মেণ্ট কৰি দিম হ'বনে ঠিক আছে অঁ হ'ব দিয়া